অসমত ঐতিহাসিক কালৰ পৰাই বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ মানুহে বসবাস কৰি আহিছে আৰু এই ধৰ্মসমূহ বা সম্প্ৰদায় সমূহ হ'ল হিন্দু মুছলমান খ্ৰীষ্টান জৈন নেপালী ইত্যাদি সম্প্ৰদায় এই সম্প্ৰদায়ৰ বা ধৰ্মসমূহৰ ভিতৰত অসমত হিন্দু ধৰ্মৰ লোক বেছি আছে কিন্তু এই হিন্দু ধৰ্মৰ আকৌ বিভিন্ন ভাগ আছে অসমত বহুত বহুলভাৱে দেৱ দেৱীৰ পূজাও কৰা হয় যদিও সক এই পূজা সকলো জাতি বা সম্প্ৰদায়ৰ লোকে পালন নকৰে তথাপিতো অসমত দেখা যায় যে এই পূজাত সকলো মানুহেই চাবলৈ যায় বা সহযোগ প্ৰদান কৰে অসমত আকৌ শিৱ পূজাও কৰা হয় কিছু সংখ্যক লোকে আৰু বৰপেটা সত্ৰত দৌলযাত্ৰাৰ বাবে জনপ্ৰিয় অসমৰ এই দৌলযাত্ৰা ভগৱান শ্ৰীকৃষ্ণৰ লগত জড়িত আকৌ অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰত কামাখ্যা মন্দিৰ আছে এই কামাখ্যা মন্দিৰত প্ৰতি বছৰে আহাৰ মাহত অম্বুবাচী মেলা হয় আৰু এই মেলা দূৰ দূৰণিৰ ভক্তসকল সমাগত হয় অসমত যিহেতু কোৱা হৈছে যে অসমত মুছলমান সম্প্ৰদায়ৰ লোকো আছে এই মুছলমান সম্প্ৰদায়ৰ লোকসকলে ঈদ পালন কৰে বহুতো উলহ মালহেৰে এই ঈদ পালন কৰা হয় এই উৎসৱ এই উৎসৱত মানে হিন্দুসকলৰ বাহে সকলেও মানে অংশগ্ৰহণ কৰা দেখা পোৱা যায়